মই নিজে গুঠা বা চিলাই প্ৰজেক্টৰ বাবে কিছুমান ৰং মই নিজেই বাছনি কৰি লওঁ ধৰা আগতে মই কিছুমান হেৰি নেজানিছিলোঁ কিন্তু এই আধুনিকতাৰ যেতিয়া হেৰি হ'ল বা মোবাইলত চায়েই মই কিছুমান ইউটিউব চেনেলৰ পৰাই মই নিজে কিছুমান শিকিলোঁ তাৰপৰা মই কাপোৰতে দহি গুঠা কামটো মই নিজেই এই কৰিলোঁ নিজেই নিজে নিজেই শিকিলোঁ তাৰপৰা মই নিজেই যি কাপোৰ হয় তাৰপৰাই মই ৰং বাছনি কৰি লওঁ যি কাপোৰত কোনটো ৰং খাটে এই মতেই মই ৰং বাছনি কৰি মই গুঠা কামটো সমাপ্ত কৰোঁ তাৰপিছত মোৰ ভাল লগা ৰং বা সেনেকে প্ৰিয় ৰং বুলি ক'লে মই পিংক কালাৰটো মোৰ বেছি প্ৰিয় পিং আৰু ব্লু ৰেডটোও চলি যায় তথাপিও তথাপিও মই এইদুটা মোৰ বাবে বৰ প্ৰিয় আৰু এইটোৰ কাৰণে মই ধৰা মই কিছুমান কাপোৰত মই নিজৰ হেৰি মতে মই ৰং বাছনি কৰি লওঁ আৰু যিটো কাপোৰত খাপ খায় আৰু তথাপিও মই প্ৰিয় ৰং বুলি এইটোৱেই ভাবোঁ বাৰু